আজিকালি আটাইতকৈ বেছি ব্যৱহৃত হোৱা এপবোৰ হৈছে হোৱাটছপ ফেচবুক ইনষ্টাগ্ৰাম গুগুল ইউটিউব এইবিলাক এপছেই আজিকালি বেছিকৈ ব্যৱহাৰ হয় আমাৰ দিনত মোবাইলেই নাছিলে আজিকালি মোবাইলৰ যোগেদি বিভিন্ন ধৰনৰ কাম কৰিব পাৰে স্মাৰ্টফোনৰ সুবিধা কাৰণে ঘৰতে আঙুলিটো টিপিয়েই চুই দিলেই কিবা এটা কাম কৰি থাকিলে সেই কামটো গৈ বহুত দূৰত পাবগৈ পাৰে আমাৰ দিনত ফোনৰ কোনো ব্যৱস্থাই নাছিলে তেতিয়া মানুহে গৈ ইঠাইৰ পৰা আনঠাইত গৈ খবৰটো গৈ দিবগৈ লাগিছিলে বা কিবা এটা কাৰোবাক ক'বলৈ হ'লে চিঠি আদান প্ৰদান আছিলে চিঠিখন দি পঠিয়াব লাগে তেনেকৈ গৈ চিঠিখন পঢ়ি চালেহে সেই কথাকেইটা গম পাব পাৰি আজিকালি আকৌ ঘৰতে বহি বহুত দূৰৰ মানুহৰ লগতো কথা পাতি বিভিন্ন ধৰনৰ কথা বতৰা পাতি থাকিব পাৰে বেমাৰ আজাৰ হ'লেও তাৰ ঔষধ পাতিও ডাক্তৰৰ লগত পৰামৰ্শ কৰি ল'ব পাৰে পইচা পাতিৰ ক্ষেত্ৰতো মোবাইলে মোবাইলে কৰি এইবোৰ এপছৰ জৰিয়তে ভৰাই লৈ সেইবোৰ সুবিধা কৰিব পাৰে বহুত ধৰণৰ আজিকালি স্মাৰ্টফোনবোৰৰ জৰিয়তে সুবিধা হৈছে আৰু কিছুমান অসুবিধাও আছে সেই অসুবিধাবোৰ হৈছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোবাইল চায় সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোবাইল চাওঁতে চাওঁতে সিহঁতৰ চকুৰ প অসুবিধাবিলাক অতি সোনকালেই হৈ পৰিছে চকু বেয়া হয় ওচৰৰ পৰা মোবাইল চাই থাকিব বিভিন্ন ধৰণৰ খেল চাব বেয়া ভাল সিহঁতে বেয়া ভাল গুণাগুণবিলাক একো বুজি নাপায় কিছুমান চালে সুবিধা হয় কিছুমান চালে অসুবিধা হয় বহুতো দন লগা কিবা লগা এনেকুৱা কিছুমান থাকে সেইবিলাকো চাব এই এনেকুৱা ধৰণৰ বহুত কিবা কিবি চায় সেয়ে সৰু ল'ৰা ছোৱালী কিছুমানৰ অসুবিধাও হয় ডাঙৰো কেতিয়াবা কিছুমান ল'ৰা ছোৱালী আজিকালি ফোনৰ জৰিয়তে নানা ধৰণৰ বেয়া ধৰণৰ বহুতো ছবি আহে সেইবিলাক ছবি চায়ো কম বয়সতে কিছুমান ল'ৰা ছোৱালী বহুতো বেয়া স্বভাৱ চৰিত্ৰৰ হৈ পৰিবলগীয়া হৈছে সেইকাৰণে এইবিলাক হৈ কিছুমান সুবিধা হৈছে যেনেকৈ কিছুমান অসুবিধাও হৈছে